এইটো মোৰ দৈনন্দিন ৰুটিন হিচাপে মই ৰাতিপুৱা উঠিয়েই খোজ কাঢ়া এটা অভ্যাস আছে পাছত সন্ধা চাহ পানী খাই উঠি ৰাস্তাই ৰাস্তাই খোজ কাঢ়ো পাছত ঘৰতে অলপ শাক আঞ্জা ৰোৱা কিছু মাটি আছে তাত সময়ত মানে কদ কোদা কোদাল মাৰোঁ কোদাল মাৰি উঠি তাতে ধৰ নানান ধৰণৰ খেতি বাৰিষাৰ খেতি বা এই খৰালিৰ খেতি যেনে কবি থবি মূলা থূলা বা বাৰিষাৰ কাৰণে জিকা ভোল লেচৰা কালাই তিয়ঁহ আদি এইবিলাক ৰোৱা হয় বা সেইবিলাক কাম কৰা হয় তাৰপিছত যোগাসন মানে ধৰ ৰাতি খাই বৈ উঠিও মানে ইটো আসন কৰা হয় সিটো আসন হ'ল কি আসন বুলি কয় আসন তাৰপিছত প্ৰণায়ামটো কৰা হয় জ কপাল ভাটি পাছত তেনেকৈ এটা হেৰি কৰা খায় পাছত এনে বৰ্তমান যিহেতু বয়স খেলা ধূলা এতে কৰা নাখায় কিন্তু এনেধৰণৰ কিছুমান ধৰক খোজ কাঢ়াতে হওক বা তেনেকুৱা তেনেকৈ ধৰ এনেকৈ হেৰি কৰি কৰি পিছত চাইকেল মাৰা মাজতে ধৰ এটা পুখুৰী আছে সেই পুখুৰীটোত নামি অলপ সাঁতোৰা যিহেতু অভ্যাস আছে তেনেকৈ যোগাসন কৰা খায় কৰি থাকোঁতে দেহাটো ভালে থাকে বা সুস্থ হৈ থাকে তেনেকৈ কৰা খায় আৰু কিছুমান ধৰক এটা আসন কি কৰি ধৰে তলমোৰা হৈ ধৰ একে ধৰ বুঢ়া আঙুলিত হাত লাগে দে আৰু পিছপিনে তেনকৈ বেগ পিনে ধৰ এনেকৈ বেক অ মানে হালি তেনেকৈ সৈতা সেই এটা আসন কৰা হয় তেনেকৈ বিভিন্ন যিখিনি মানে স্বাস্থ্য উতুত ৰাখিবৰ কাৰণে যিখিনি মানে জানো সেইখিনি তেনেকৈ ধৰ কৰি থকা হয় আৰু সেইখিনি সাধাৰণতে আমি খালী পেটতে কৰোঁ খাই বৈ উঠি খাই বৈ উঠি কিবা পদ্মাসন কৰা খায় পদ্মাসন তে গতিকে তেনেকৈ ৰাতিপুৱা উঠি ধৰ সেইখিনিয়ে ধৰ এনে যিহেতু ঘৰত দুই এটা গৰু বা চৰ আছে সেইখিনি লৈ ইপিনে ইপিনে ধৰ যোৱা খায় সেই যে খোজ কাঢ়া এটা অভ্যাস সেই এটা হেৰি হৈ তাৰপিছত এনেতো খোজ কাঢ়োৱেই ৰাতিপুৱা উঠি ধৰ এক ডেৰ কিলোমিটাৰ খোজ কঢ়া হয় সন্ধাও ঠিক তেনেকৈ খোজ কাঢ়া খায় যাৰ ফলত এইবিলাক সুস্থ হৈ থাকে বেমাৰ আজাৰ পৰা বহুতখিনি ৰক্ষা পায় এতিয়া আমাৰ যোগাসন কৰি থাকিলে তে দেহ মন বা সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিব পাৰি কিন্তু আমাক কিছুমান আমাৰ হ'ল কি আজিকালি ভেজেলীয়া খাদ্য সেই ভেজেলীয়া খাদ্যবিলাকৰ কাৰণে হয়তো আমাৰ নানান ধৰণৰ ৰোগত ৰোগ হৈ বা সেইবিলাক ভুগি থাকিব লাগে কিন্তু এইতা যি মানুহ সদায় তেনেকৈ আসন কৰি থাকে যোগাসন বা যিকোনো খোজ কাঢ়া হওক খেলা ধূলা হওক সাঁতোৰা হওক বা বাৰীতে ধৰ কোদাল এখন লৈ বা দা এখন লৈ বা হেৰি লৈ কিবাকিবি যদি সদায় কাম ঠাম কৰি থকা হয় তেতিয়াহ'লে তেওঁ স্বাস্থ্য পাতি ভালে থাকে বেমাৰ আজাৰ পৰা বহুতখিনি ৰক্ষা পায়